মই গোহাঁই টিকিলা গাৱঁৰে বাসিন্দা মই স্কুলীয়া শিক্ষা প্ৰথমে আৰম্ভ কৰিছিলোঁ এল পি স্কুল তাৰপাছত পঢ়িলোঁ শংকৰদেৱত ক্লাচ ফাইভলৈকে তাৰপাছত শংকৰদেৱ হাইস্কুলত চিক্সৰ পৰা ক্লাচ টেনলৈকে পঢ়িলোঁ আৰু তাৰপৰাই মেট্ৰিকত পাছ কৰিলোঁ হায়াৰ ছেকেণ্ডাৰী পৰি কৰ্চটো মই আৰম্ভ কৰিলোঁ আজাদ একাডেমি জুনিয়ৰ কলেজৰ পৰা আৰু তাৰপৰাই ষ্টাৰ মাৰ্কসহ লৈ মই পাছ কৰিবলৈ সক্ষম হ'লোঁ আৰু মোৰ হবি হিচাপে ক'বলৈ গ'লে মই খায়ো ভাল পাওঁ ৰান্ধিও ভাল পাওঁ লগতে নাচিও খুবেই ভাল পাওঁ নাচ বুলি নাচি ভাল পাওঁ বুলি ক'বলৈ গ'লে মই বিহু নাচি খুবেই ভাল পাওঁ আৰু বিহু মই তেনেদৰে প্ৰশিক্ষণ ক'ৰবাত গৈ লোৱা নাছিলোঁ কাৰণ মোৰ তেনেদৰে প্ৰশিক্ষণ ল'বলৈ যাবলৈ ঘৰত ইমান সুবিধা নাছিল সেইবাবে মোৰ মা বিশেষকৈ বিহু বহুতেই বলিয়া আৰু মায়ে গানো বিহুও গায় আৰু নাচেও সেইবাবে মইয়ো বিহু হয়তো বহুত বেছিয়ে ভাল পাওঁ সেইবাবেই মাৰ পৰাই বহুতখিনি বিহুনাম শিকি শিকোঁ আৰু এইবি এইবিলাক টিভিটেই হওঁক বা ম'বাইলতেই হওঁক ভিডিঅ' চাই চাই মই বিহুৰ নাচ এনেধৰণেই শিকিছিলোঁ আৰু তেনেদৰেই মই বিহু নাচি আছোঁ আৰু ৰান্ধি ভালপোৱাৰ ভিতৰত মই ভাত বনায়ো ভাল পাওঁ তাৰ পাছত সৰু সুৰা এইবিলাক কেক ধৰক পিঠা পনা আদিৰ পৰা ধৰি এনেধৰণৰ কিছুমান বয় বস্তু মই বনাই খুবেই ভাল পাওঁ তেনেদৰে সেইবিলাক বনাই আচলতে ভাল পাওঁ মই আৰু সেই সেইবাবেই সেইবিলাকেই মোৰ হবি হিচাপে আৰু লগতে গানো ভা গাওঁ বাৰু তেনেদৰেই গান গায়ো ভাল পাওঁ